মাছ আমি ওচৰৰ খাল বিল পুখুৰী আদিত ধৰোঁ মানুহে ঘৰৰ জাৱৰ জোঁথৰ গ্লাছ আদিকে ধৰি বিভিন্ন বেয়া বস্তুসমূহ পুখুৰীত পেলাই দিয়ে যাৰ ফলত মাছৰ গাত ঘাঁ লাগে বা মাছ জীয়াই থকাৰ লগতে মানুহে ধৰিবলৈও অসুবিধা হয় মেডিকেলৰ ওচৰত হ'লে মেডিকেলৰ যিখিনি বেয়া বস্তু সেইবোৰ খাল বিল পুখুৰী আদিত পেলাই দিয়া দিয়ে